মই পৰিয়ালৰ সৈতে একেলগে টি ভিত চিনেমাখন চাই বেছি ভাল পাওঁ কাৰণ কেলে গোটেই পৰিয়ালটোৱে ভাল লগা এখন চিনেমা একেলগে চাই যিটো ভাল লাগে মোবাইলত অকলে অকলে চাই একো ভাল নালাগে আৰু মোবাইলত বেছি চাই থাকিলেও মাইগ্ৰেণ হোৱা ভয় থাকে মানুহৰ বেমাৰ আজাৰ হোৱাৰ ভয় থাকে বেছিকৈ একেৰাহে টি ভি ছিৰিয়েল চাই থাকিলে মোবাইলত সেইকাৰণে মই আঁতৰৰ পৰা বহি টি ভিটো চাই বেছি ভাল পাওঁ আৰু টি ভিটোত এখন ছিৰিয়েল বা চিনেমা পৰিয়ালৰ আটাইকেইটাই লগ লাগি চালে ভালো লাগে এটা পজিটিভ ভাল আলোচনা এটাও হয় চিনেমাখনৰ ভাল লগা বেয়া লগা কিছুমান কথা আমি চাই একেলগতে আলোচনাও কৰিব পৰা যায় হাঁহিও উঠিলেও লগতে হাঁহি পৰিয়ালটোৱে মিলিজুলি হাঁহি ধেমালিৰে চাই ভাল লাগে আৰু চিনেমাই ভাল চিনেমা এখন একেলগে চোৱাটো বহুত ভাল কথা কাৰণ আজিকালি মানুহৰ সময়ো নাই গোটেই পৰিয়ালটোৱে একেলগে য'ত ত'ত যাবলৈ মেলিবলৈ থাকিবলৈ চাবলৈ কিন্তু যিকণ সময় পাওঁ সেই সময়কণতে যদি অকণমান একেলগে বহি ছিৰিয়েল এখন বা চিনেমা এখন চাওঁ গোটেইকেইটাই সেইটো এটা পৰিয়ালটোৰ কাৰণে এটা ভাল হয় ল'ৰা ছোৱালীও এটা ভাল শিক্ষা পায় গোটেই এটা একতা এটা থাকে সেইকাৰণে এই মোবাইলটো অকলে চাই উপভোগ কৰাতকৈ টি ভি এটাত যদি গোটেই পৰিয়ালটোৱে চিনেমা এখন চাই বা ছিৰিয়েল এটা চায় সময় কটাওঁ সেইখিনি বেছি মই গ্ৰহণযোগ্য বুলি ভাবোঁ আৰু এতিয়া মানুহবোৰে প্ৰায় ছিৰিয়েল মোবাইলতে ছিৰিয়েল চাই ভাল পাবলৈ ধৰিছে মোবাইলটোৱে অকলে অকলে চাই মানুহ মানে ভাল পায় আৰু অকলে থাকি ভাল পায় তেনেকৈ ধৰক গাই গুটিয়া হৈ পৰিছে কিন্তু আগৰ সেই দিনবোৰ নাই কোনোবাই এটা টি ভিৰ আগত একেলগ গোটেই পৰিয়ালটো একেলগতে চাই কটোৱা সেই দিনবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে কিন্তু মই ভাবোঁ সঁচাকৈ যদি আকৌ সেই আগৰ দৰে মানুহে এই এটা টি ভিত গোটেই পৰিয়ালটোৱে একেলগে এখন ছিৰিয়েল বা এখন চিনেমা চাই তেতিয়াহ'লে বৰ সুন্দৰ দিন হ'ব মানুহে ভালো পাব আৰু পৰিয়ালটোৰ মাজতো এটা ভাল পজিটিভ নিগেটিভ আলোচনাবিলাক হ'ব ল'ৰা ছোৱালীও শিকিব গোটেই কথাখিনি আৰু ভাল লাগিব